আমাৰ অঞ্চলত এতিয়াও বহুত মানুহ আছে যিবিলাকে এতিয়াও অন্ধবিশ্বাসৰ বলি হৈ আছে যেনেকৈ ধৰক কাৰোবাৰ ঘৰত যদি কিবা এটা অপায় অমংগল হৈছে পোনে মানুহবিলাকে কিজানি কিবা বাহিৰা অপশক্তিয়ে প্ৰভাৱ পেলাইছে নেকি বুলি ভাবি বেজবেজালিৰ কাষ চাপে চোৱাবলৈ যায় বা ঘৰলৈ বেজ মাতি আনি ঘৰটো চাৰিওফালে কিবাকিবি মন্ত্ৰ মাৰি তেনেকুৱা বিলাক কৰে আৰু লগতে সাপে যদি কামোৰে ডক্তৰৰ ওচৰলৈ নিনি পোনে বেজক মাতে বেজৰ পৰা জৰা ফুকা কৰে আৰু তেনেকৈ বহুটো ল'ৰা ছোৱালী বা মানুহ মৃত্যু মুখতো পৰিছে সেইটোকে নকৰি আজিকালিতো উন্নত চিকিৎসা হৈছে য'ত চিকিৎসা কৰিলে সাপে খুটা বিষাক্ত সাপে খুটিলেও ভাল হয় আজিকালি সেইবোৰ কৰিব লাগে অন্ধবিশ্বাসৰ বলি হ'ব নালাগে তেনেকৈ মানুহে এতিয়া ল'ৰা ছোৱালী পৰীক্ষা টাইম হ'লেও জ্যোতিষি ওচৰলৈ যায় হাতখন দেখুৱাবলৈ ল'ৰাটোৰ পঢ়া শুনা কেনেকুৱা হ'ব বা চাকৰি বাকৰি ক্ষেত্ৰতো ল'ৰাটোৰ চাকৰি বাকৰি আছে নে নাই হাতত দেখাবলৈ যায় সেইবোৰকে নকৰি পঢ়া শুনাৰ প্ৰতি মনোযোগ দিবলৈ আগ্ৰহ দেখুওৱাবলৈ উৎসাহ দিব লাগে এই অন্ধবিশ্বাসৰ বলি হ'বলৈ কেতিয়াও দিব নালাগে কাৰণ চোৱা চিতা জৰা ফুকাইয়ে একো সমস্যাৰ সমাধান নহয় কোনো বেমাৰো ভাল নহয় কোনো শিক্ষা বা চাকৰিৰ ক্ষেত্ৰতো সেইখিনিয়ে একো উন্নতি কৰি দিব নোৱাৰে সেইটো কাৰণে অন্ধবিশ্বাসৰ বলি হ'ব নালাগে বুলি মই ভাবোঁ